মনোমতী বাইদেউ হয়নে অ' মই ধেমাজী কলেজৰ ষ্টুডেন্ট এজনীয়ে কৈছিলো অ' আপোনালোকৰ সূতাৰ বিষয়ে জানিবলৈ সূতাখিনি বাহিৰৰ পৰা আহেনে নে ইয়াতে তৈয়াৰ কৰি লয়

আৰু এৰি সূতাৰ বিষয়ে

আপোনালোকে মেচিনত কাটেনে নে হাতে কাটে

অ' মেচিনত বোৱা হয় ন

অ' আপোনালোকে বিক্ৰীও কৰে অ' কেনেকুৱা ধৰণে কাপোৰ বয় আপোনালোকে অ' আপোনালোকৰ মুগা বাহিৰে আৰু বেলেগ সূতাও পোৱা যায় নেকি বো বেলেগ কাপোৰ ঠিক আছে দে তেতিয়া বিশেষ কেতিয়াবা জানিব লগা হ'লে আপোনালৈ ফোন কৰিম এতিয়া হ'ব আউ